পৰিৱহণ বিষয়ত বাছবিলাকৰ মইমতালিটো আছেই তেওঁলোকৰ বাছ চলোৱা মানুহৰ কোনো জীৱন হেৰি নাইকিয়া হয় ড্ৰাইভাৰবিলাকে ভালকৈ ইউনিফৰ্ম নকৰে তেনেকেই গাড়ী চলায় কাৰোবাৰ লাইচেন্স নাথাকে তেনেকৈও বাছসমূহ চলায় সেই বিষয়ত বহুত উন্নত কৰিবলগা আছে ৰাস্তা পদূলি বাছ চলায় হয় ঠিকেই বা গাড়ী যায় ৰাস্তাবিলাকো বেয়া আমাৰ সেইবিলাকো উন্নত কৰিবলগা আছে পৰিৱহণ বিষয়ত বহুত আমাৰ এই উন্নত কৰিবলগা আছে বাকী ৰেল সেৱাটো বহুত ভিৰো হয় ৰেলবিলাকত ৰেল ভিৰ হোৱা ৰেলত সদায় মানুহ অহা যোৱা কৰে আৰু বাছত গ'লে ট্ৰেফিক জামো হয় বহুত বানপানী তানপানী সৃষ্টি হ'লেও মানুহৰ বা বহুত অসুবিধাও হয় এতিয়া গুৱাহাটীলৈ গ'লে কেতিয়াবা কাজিৰঙা সেইখিনিত বানপানী হয় একেবাৰে বাছ ৰখি থাকিবলগীয়া হয় পানীৰ মাজত বহুত অসুবিধা হয় এইবিলাক বাট ৰাস্তাও বেয়া ৰেল সেৱাৰো ৰেলো কেতিয়াবা বন্ধ হৈ যায় পানীৰ পানী হ'লে মানে ৰাস্তা ট্ৰেইন লাইনৰ ওপৰতো পানী হৈ যায় আমাৰ ইয়াতো ভ্ৰমণ কৰিবলৈ বহুত অসুবিধাও হয় বাছৰো বহুত আমাৰ উন্নত কৰিবলগীয়া আছে বাছৰ বহুত কৰিবলগীয়া কিছুমান কাম আছে বাছবিলাকৰ চেফটি হেৰি নেথাকে বাছত উঠিবলৈও মানুহে ভয় কৰে সেইকাৰণে কিছুমান আজিকালি আৰু ভাল বাছ আহিছে সেইবিলাক অলপ উন্নত ধুনীয়া ধুনীয়া ভলভ' বাছো আহিছে আমাৰ ইয়াত নথকাও নহয় কিছুমান যে একেবাৰে মানে বাছ এনেকুৱা কিছুমান বাছ আছে একো সুবিধা নাই এই চেফটি হেৰি একো নেথাকে ড্ৰাইভাৰবিলাক ইউনিফৰ্ম নাই বাছ সেৱাটো কিছুমান মানে পৰিৱহণ হেৰিটো বহুত উন্নত কৰিব লগা আছে আমাৰ ইয়াত বাছ সেৱাৰ ইয়াত পৰিৱহণ বিষয়াসকলেও বহুত এই ক্ৰুটি থাকে তেওঁলোকেও বহুত মানে ঢিলা দিয়ে এইবিলাক নাচায় ভালকৈ এই বাছ বাছৰ মানুহ অনা বাছত মাল কেৰিং কৰে সেইবিলাকো বহুত এই বাছৰ হেৰি আছে ওপৰত মাল নিয়ে সেইবিলাক অসুবিধা হয় মানুহবিলাকৰো হয় অসুবিধা আৰু বাছবিলাকত বেছি বেছি কেতিয়াবা কিছুমান মানুহ একেবাৰে বহা জাগাতো মানে ৰাস্তাতো এই উঠি যাব পৰা নোৱাৰাকৈ মানুহ বহাই নিয়ে এইবিলাক অসুবিধা আছে বাছত বহুত পৰিৱহণ বিভা বিভাগটো বহুত কৰণীয় আছে আমাৰ ইয়াত এই মানুহৰ অসুবিধা হয় বাছত আহে অহা যোৱা কৰিবলৈ ট্ৰেইন সেৱাৰটো আছে ৰেলৰ সুবিধাখিনি আজিকালি ভালেই মানুহৰ যাবলৈ ভালেই পায় ট্ৰেইনত আৰাম আছে ট্ৰেইনত আজিকালি মানুহ যোৱা হৈছে বহুতে ট্ৰেইনতে ভাল পায় আৰাম আৰামদায়ক হয় কিন্তু ট্ৰেইনত ৰিজাৰ্ভেশ্যন পাবলৈ মুস্কিল ৰৈ থাকিব লাগে বহুত ওৱেটিঙত ওৱেটিং লিষ্ট এইবিলাকৰ পৰিৱহণ বিভাগ বিভাগত আছে অলপ ক্ৰুটি সেইবিলাক থিক কৰিবলগা হয় আমাৰ বহুতখিনি কৰণীয় আছে বাছ বাছ সেৱা ট্ৰেইন সেৱা এইবিলাকত অলপ ভাল কৰিবলগীয়া আছে সেইখিনিয়ে ঠিক কৰিবলগীয়া আছে নোহোৱাও নহয় আমাৰ